আমাৰ গাঁৱত বহুতো ব্যৱসায়ী মহিলা আছে তেওঁলোকে ব্যৱসায় ক্ষেত্ৰত বহুতো আগৰণুৱা তেওঁলোকে তাঁতো সুত বয়ো বহুতো স্বাৱলম্বী হৈছে তেওঁলোকে এখন চাদৰ বা গামোচা বিক্ৰী কৰি তেওঁলোকে এখন গামোচাত তেওঁলোকে আঢ়ৈশ টকা তিনিশ টকা পাঁচশ টকালৈকেও তেওঁলোকে বিক্ৰী কৰিছে আৰু এখন চাদৰৰ দাম তেওঁলোকে তিনিশ চাৰে তিনিশ তেওঁলোকে তেনেকে তেনেদৰে বিকিছে তেওঁলোকে সেই ব্যৱসায় কৰিয়ে তেওঁলোকৰ ঘৰৰ পৰিয়াল চলাই আছে আৰু তেওঁলোকে নিজেও উপকৃত হৈ তেওঁলোকে নিজৰ বিজনেচৰ ক্ষেত্ৰত তেওঁলোকে এখন এখন তেওঁলোকে স্কুটিও কিনি ল'ব পৰা সামৰ্থ্য হৈছে আৰু তেওঁলোকৰ ব্যৱসায় কোনো বাধা বিঘিনি নাই তেওঁলোকে নিজৰ কৰ্ম নিজেই কৰি গৈছে আৰু তেওঁলোকৰ পৰা আমি বহুতো কাপোৰ পানী আদি কৰি বা তেওঁলোকে মিঠাইও বিক্ৰী কৰে মিঠাইও বনায় ঘৰতে বনায় তেওঁলোকে ঘৰতে বনাই দোকান দোকান বজাৰ আজি আদি কৰি সকলোতে তেওঁলোকে দিছে আৰু কাপোৰ কানি বিক্ৰী কৰিও তেওঁলোকে ঘৰৰ বয় বস্তু ল'ৰা ছোৱালী পঢ়োৱা ক্ষেত্ৰত তেওঁলোকে সেই ব্যৱসায় ক্ষেত্ৰতে তেওঁলোকে ল'ৰা ছোৱালীক আগ আগবঢ়াই নিবলৈ তেওঁলোকে সমৰ্থ হৈছে আৰু ব্যৱসায় ক্ষেত্ৰত তেওঁলোকে অকনো অৱহেলা নকৰে সদায় তেওঁলোকে ব্যৱসায় ক্ষেত্ৰতে তেওঁলোক তেওঁলোক উপকৃত হৈ থাকে আৰু ডেইলি তেওঁলোকে মিঠাই এই দোকানে দোকানে দি আৰু লগত তেওঁলোকে এখন স্কুটিও লৈ লৈছে স্কুটিতে তেওঁলোকে মিঠাই কৰি সকলোখিনি বস্তু তেওঁলোকে গাঁৱে গাঁৱে দি ফুৰে দোকানে দোকানে আৰু তাঁত সুত বয়ো তেওঁলোকে তেওঁলোকে ঘৰখন চলাই আছে আৰু নিজৰ মানুহজনকো এখন এখন সৰু সুৰা গাড়ী তেওঁলোকে ব্যৱসায় কৰি কিনিব কিনিবলৈ তেওঁলোক সামৰ্থ হৈছে আৰু ব্যৱসায় কৰিও তেওঁলোকে নিজৰ নিজৰ ঘৰৰ উন্নতি পথত আগবাঢ়ি গৈছে আৰু কাপোৰ কানি বিক্ৰী কৰিও তেওঁলোকে ঘৰতো বিক্ৰী ঘৰত যদি বিক্ৰী কৰে তেওঁলোকে আঢ়ৈশমান দুশ আঢ়ৈশত বিকে বা দুখন এখন তেনেকে বিকে কিন্তু দোকানত গ'লে তেওঁলোকে সৰহকে কাপোৰ বিক্ৰী কৰি তেওঁলোকে তেওঁলোকে নিজৰ নিজৰ উচিত দামত তেওঁলোকে বিক্ৰী কৰি লয় আৰু তেওঁলোকে নিজৰ ঘৰখন কেনেকৈনো উন্নতি পথত আগবঢ়াই নিব পাৰে তেওঁলোকে ব্যৱসায় ক্ষেত্ৰত সেইটোকে চিন্তা কৰি তেওঁলোকে দিনটোৰ কাৰণে ওলাই যায় আৰু তেওঁলোকে নিজৰ নিজৰ পৰিয়াল আৰু ঘৰৰ মিটিৰ কুটুম আদি কৰি আহিলেও তেওঁলোকে ইমান ধুনীয়াকে তেওঁলোকৰ ব্যৱসায় টকা পইচাৰে তেওঁলোকে সকলোকে আলপৈচান ধৰে আলহী অতিথি আহিলেও তেওঁলোকে ঘৰৰ ঘৰৰ টকা পইচাই বেলেগত বিচাৰি নোযোৱাকে তেওঁলোকৰ ব্যৱসায় পইচাই তেওঁলোকৰ ঘৰখনত ঘৰখন চলাই থাকিবলৈ তেওঁলোকে তেওঁলোকে সাহস পাইছে আমাৰ গাঁৱত বহুতো শিপিনীও আছে তেওঁলোকেও ধুনীয়াকে তাঁত সুত বৈও নিজেও পিন্ধিছে আনকো উপকৃত কৰি দোকানে পোহাৰে দি তেওঁলোকে নিজৰ ঘৰখনৰ ঘৰখনৰ কথা ভাবি ওলাই দিনটোলে ওলাই গৈ তেওঁলোকে নিজে দুপইচা ঘটিছে আৰু তেওঁলোকে

এতিয়া নিজ আমাৰ নিজৰে কেতিয়াবা দৰকাৰ হ'লে তেওঁলোকৰ ওচৰলৈ গৈ আমি চাদৰ মেখেলা এনেকে কিনি আনো আৰু তেওঁলোকৰ পৰা আমি তেওঁলোকৰ পৰা আমি উচিত দাম উচিত দাম দিয়ে তেওঁলোকৰ পৰা আমি লৈ আহোঁ সেই সেইকাৰণে আমাৰ বহুতো তেওঁলোকৰ বাবে সুবিধাও হৈছে আৰু ঘৰ ঘৰৰ ওচৰতে যদি এনেকুৱা এনেকুৱা ব্যৱসায়ী মহিলা থাকে আমাৰো ভাল লাগে কিয়নো তেওঁলোকে বহুতো দুখ কষ্টৰ মাজেৰে ব্যৱসায় কৰি চলি আহিছে সেই ব্যৱসায়ে তেওঁলোকে নিজৰ সন্তান আৰু নিজৰ পৰিয়ালৰ সকলোকে পঢ়া শুনাৰ ক্ষেত্ৰতো আদি কৰি সকলোখিনি ফালৰ পৰা তেওঁলোকে আগুৱাই যাবলৈ সক্ষম হৈছে আৰু তেওঁলোকে নিজৰ নিজৰ নিজৰ ব্যৱসায়ৰ ক্ষেত্ৰত নিজৰ ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁলোকে নিজৰে ঘৰখনৰ কথা চিন্তা কৰি ইমান ধুনীয়াকে এটা ব্যৱসায় চলাই গৈছে তেওঁলোক সকলো ফালৰ পৰাই আগবঢ়া বুলি ক'ব পাৰি আমিও তেওঁলোকৰ লগত সহায় সহযোগ যদি তেওঁলোকে মাতে তেওঁলোকৰ লগত সহায় সহযোগ কৰি আহিছোঁ আৰু সেই তেওঁলোকে যাতে আমাৰ গাঁৱৰ অঞ্চলটো এনেদৰে এনেদৰে উপকৃত কৰি নিব পাৰিব বুলি ভাবি আমি তেওঁলোকৰ লগত সহায় কৰিবলৈ তেওঁলোকে মাতিলে আমি ওলাই যাবলৈ আমি পাইছোঁ তেওঁলোকে কাপোৰ কানি বিক্ৰী কৰিও বিক্ৰী কৰি বিক্ৰী কৰি ঘৰৰ ঘৰৰ বয় বস্তু আৰু ঘৰৰ কিবা বস্তু নাইকিয়া হ'লে টকা পইচা পাতি আনি আনকো দিব পৰা তেওঁলোকৰ ব্যৱসায়টো অলপ উন্নত বুলি উন্নত হওক বুলি ভাবি আমি তেওঁলোকৰ লগত সমানে আগুৱাই যাবলৈ চেষ্টা কৰি আহিছোঁ আৰু তেওঁলোকৰ দৰে আমিও যাতে হ'ব পাৰোঁ সেই বিষয়ে সেইকাৰণে আমি অকমান ভাবি চিন্তি চাই তেওঁলোকৰ লগত তেওঁলোকৰ লগত আমি সহযোগ কৰি দিছোঁ তেওঁলোকে কাপোৰ কানি দোকানে দোকানে গৈও তেওঁলোকে দিছে দোকানে দোকানেও দিছেগৈ তেওঁলোকে গাঁৱৰ মহিলাবিলাকে মহিলাবিলাকে তেওঁলোকৰ ঘৰখন চলাবলৈ এই মিঠাই বিজনেছ আৰু কাপোৰ বোৱা কটা সকলোখিনি কাম কৰি তেওঁলোকে ঘৰৰ ঘৰখন চলাই আহিছে আৰু নিজৰ ঘৰখন চলোৱাটো এজনী মহিলাই কিমান কষ্ট সেই কষ্টত তেওঁলোকে অনুভৱ কৰিবলৈ সময়ো নাই